অঁ বন্ধু ভাস্কৰ ভালনে ঘৰত সকলোৰে ভালে এই আছোঁ আৰু ভালে কুশলে আছা হেৰি বহুত শুনা আকৌ কথা এটা আছিলে এই বহুত দিন হ'ল লগ পোৱা নাই বুজিছা আগতে আমি যেনেদৰে লগ পাইছোঁ তেনেকে এতিয়াতো লগ পোৱাই হোৱা নাই তাকে মই কথা এটা ভাবিছো যিহেতু মই মাজুলীতে আছোঁ তোমাৰো ইয়াৰ পৰা বেছি দূৰ নহয় আমি এদিন মাজুলীতে ক'বাত ফুৰিবলৈ যাওঁ বলা কি কোৱা অঁ মাজুলীতে তোমাৰ চকুত এনেকুৱা ভাল ঠাই আছে নেকি য'ত নেকি আমি যাব পাৰোঁ সত্ৰ অঁ মই মাজুলী গড়মূৰ সত্ৰৰ বিষয়ে খুব শুনিছোঁ তুমি গৈ পাইছা জানো তালে হয় কৈছো গড়মূৰ সত্ৰ যোৱা নাই ন ময়ো গড়মূৰ সত্ৰ নাম শুনি শুনি যাবলে মনটো গৈ আছে এটা কাম কৰো দিয়া নহ'লে আমি এইকেইদিনতে গড়মূৰ সত্ৰ পৰিদৰ্শনটো কৰি আহোঁ যাব পাৰি ন দুয়ো সত্ৰ চাম সত্ৰ সংস্কৃতিৰ বিষয়ে অকণ

অঁ বেয়া নহয় একদম একদম একদম মোৰো আৰু এই যিহেতু মোৰ অসমীয়া মেজৰ মোৰ সত্ৰৰ বিষয়ে অকণমান মোৰ জানিব লগা আছিলে তাৰ যিসকল ব্যক্তি আছে সত্ৰৰ লগত জড়িত তেওঁলোকৰ লগত লগ খাই আমি অকণমান আৰু জানিবলেই পাৰিম নে কি কোৱা অঁ একদম তাকে ভাবিছোঁ তোমাৰ সৈতে দুয়ো এদিন যাম সত্ৰত ঘূৰিম সত্ৰত বিভিন্ন সময়ত বিভিন্ন আমি আলোচনা কৰিম সত্ৰৰ বিষয়ে তেওঁলোকৰ যি সাঁচীপাত আছে সাঁচীপাতৰ পৰা আদি কৰি যিসমূহ পুৰণি সমল আছে সেই সমূয়ৰ বিষয়ে আমি অকমান জ্ঞাত আহৰণ কৰিবলৈ তেওঁলোকৰ পৰা যত্ন কৰিম নে কি কোৱা তেন্তে যোৱাটো কোনদিনা আমি ঠিক কৰা হওক ঠিক আছে হ সোমবাৰে তেন্তে লগ পাম তোমাক তাতে নিশ্চয় ঠিক আছে দিয়া